হাঁহ কুকুৰা বিষয়ে মই আকৌ এতিয়া কৈয়ে যাম নহয় আকৌ এতিয়া ৰাজহাঁহ পুহিলেটো ৰাজহাঁহক বন ঘাঁহ পানী বহুত লাগে ধান চাউল বাৰু দিয়ে থাকিব লাগিব কিন্তু আৰু পাতিহাঁহৰ কাৰণে পুখুৰী লাগে দেই পানী চফা পানী লাগে ইহঁতক অলপমান আৰু বন্ধত থ'লে সিঁহতি মৰিবলৈ বিচাৰে আৰু আমাৰ চিনাহাঁহটো আৰু এই চাউল ধান খায়ে থাকিব গৈয়ে থাকিব আৰু আৰু এনেকৈ কুকুৰাও বাৰু চাউল ধানৰ ওপৰতেই উপাৰ্জন আৰু পানী দিব লাগে আৰু টাইমে টাইমে আৰুতো হেৰি সিমান অসুবিধা নহয় আমি ভালেই পাওঁ পুহিবলৈ আৰু গৰু গৰু বিষয় লৈ গৰু আমি গাই গৰু পোহোঁ আমি গাখীৰকণৰ লগতো গাই গৰু পুহিব লাগে আকৌ গোবৰ দুচপৰাও লাগে গোবৰো খেতিৰ কাৰণে বহুত দৰকাৰী হৈ যায় আমাৰ খেতি বাতি বহুত হয় বামে দহেটো লাগেই সম্পূৰ্ণ ছাগলী পোহোঁ আমি যেনিবা তাৰ পইচা পাওঁ বিকিলে কিনিলে বছৰেকতটো দুবাহ তিনিবাহ আমাৰ দি যায়তো ছাগলীয়ে দুবাহ হৈয়েই দুবাৰটো ধুনীয়াকৈ হৈ যায় আৰু এনেকৈ ছাগলী এজনীয়ে যদি দুটাকৈ দি যায় মই ছজনী ছাগলী পুহিছোঁ তাতো বহুত উৎপাদন হয় ভালকৈ ৰাখিলে খাচীটোতো আজিকালি বহুত দাম ঔ দহ পোন্ধৰ হেজাৰ সেনেকুৱা ডাঙৰ কৰিব পাৰিলে সৰু পোৱালিতে বিকিব পাৰিলেও এতিয়া একো হেৰি নহয় ভালেই বাৰু আমি ভালেই পাই আছোঁ এতিয়ালৈকে মই এতিয়া ছজনী পুহি আছোঁ ছজনী মাইকী আছে পোৱালি চবেই দিছে এজনী এজনী এতিয়া মতাও দিছে তাৰপৰা এজনীয়ে দুটামান দিছে দুটা দি পোৱালি তাক বেচি কিনি আমি এনেকুৱা পইচা পাইছোঁ সিমান আকৌ গৰুও এতিয়া মই সিদিনাখন দমৰা এহাল বিকিছোঁ পোন্ধৰ হেজাৰ আকৌ গায় এজনী বিকিছোঁ ছহেজাৰ সেনেকৈয়ে ইত্যাদি কৰি আৰু গৰু ম'হ বিকি গৰু ছাগলী সেনেকৈ বিকি আছোঁ তাৰ বিনিময়ত কুকুৰাও আমি মুৰ্গী এতিয়া তিনিশ আশী টকা তিনিশ চল্লিছ টকা সেনেকুৱা এতিয়া কমিছে বুলি কৈছে বাৰু আজি যোৱা সপ্তাহ ক'লে বোলে তিনিশতে বিকিছোঁ আমি তাৰ আগৰ সপ্তাহত আকৌ তিনিশ চল্লিছ তিনিশ পঞ্চাছ সেনেকৈ দি আছোঁ নহয় ৰাজ হাঁহবোৰ আমি এহেজাৰ তলত দিয়াই নাই বাৰশ এঘাৰশ তেনেকুৱাত দি আছোঁ তাৰপৰা আকৌ কালি বোলে সস্তা বুলি কোৱা শুনিছোঁ এই মাহটো বোলে সস্তা হ'ব ভাদ মাহটো এতিয়া সাতশ আঠশ এনেকুৱাকৈ বিকি আছোঁ ৰাজ হাঁহবোৰ কুকুৰা পাতিহাঁহো এনেকৈ পাঁচশ ছশও হয় ডাঙৰ হ'লে দাম পায় সৰু হ'লে নেপায় আৰু এনেকৈ কুকুৰা বাৰু সেই তিনিশ ওপৰত থাকেই তিনিশ চল্লিছ তিনিশ পঞ্চাছ তেনেকৈ চাৰিশ মাজতেতো চাৰিশলৈকে বিকিলোঁ আমি এনেকৈ ভালেই লাগে পুহি বাৰু ইমান আমনি নাই সেই ইহঁতৰ লগত গৰু পুহিলে বা ছাগলী পুহিলেও একো পেলনি নেযায় আৰু আমি আগতে ব্ৰইলাৰো পুহিছিলোঁ ব্ৰইলাৰো সিমান বেয়া নাপালোঁ নহয় খালি এতিয়া বেমাৰটো আহিলে এইবোৰ কিবাকিবি বেমাৰ লাগি যায় যে তেতিয়াহে অকণমান বেয়া লাগে আৰু ইহঁতক প্ৰতিপালটো বেছি হয় যে আকৌ পঞ্চল্লিছ দিনতে উঠিয়ে যায় আৰু তেনেকুৱা সময়তে অকণমান বেয়া লাগেগৈ আৰু দুই কেজি আঢ়ৈ কেজি হ'লে মৰি যায় খুব গৰমত ইহঁতি থাকিব নোৱাৰে আমাৰ আমাৰ লোকেলটো ভাল লোকেলটো সিমান হেৰি নাই সামৰিছোঁ আৰু